চিলিণ্ডাৰৰ ব্যৱহাৰ কৰোঁতে আমি বিভিন্ন ধৰণৰ সতৰ্কতা মানে ল'ব লাগে আমাৰ এটা যিটো ৰু ৰুমত আমাৰ চিলিণ্ডাৰ থাকে সেই ৰুমৰ দৰ্জা খিৰিকিবিলাক খোলা অৱস্থাত ৰাখিব লাগে আৰু কানেকচনটো আমাৰ চেক আপ কৰিব লাগে আমাৰ ষ্ট'ভৰ লগত কানেকচন থাকে সেই কানেকচনডালো আমাৰ ৰন্ধা বঢ়া শেষত এইটো মানে খুলি দিব লাগে আৰু তাৰ ওচৰত জুই বা ম'মবাতি তেনেধৰণৰ বস্তু নিব নালাগে এইবিলাকে সেইবিলাকৰ পৰা আমি আঁতৰত থাকিব লাগে তেতিয়া আমাৰ গোটেইখিনি দিশ মানে ভাল হ'ব